অলপ দিনৰ আগত মই এখন চুৰী কটাৰী কিনিছিলোঁ কটাৰীখন কিন্তু ভাল নহয় কিনাৰ দুদিনমানৰ পাছতেই সি বস্তু কাটিবলৈ এৰিলে কাৰণ কটাৰীখন যি ধাতুৰে প্ৰস্তুত কৰিছে সেই ধাতুটো নকলি হয়